অঁ হয় কওকচোন অঁ আপোনাক কি কি লাগিছিলে বাৰু কওকচোন

হয় বন্ধাকবি কিমান কেজি লাগিব বাৰু

হয় কিমান কিমান লাগিব বান্ধাকবি কিমান কেজি লাগিব কওকচোন হয় হয় আৰু বিলাহী ঠিক আছে ঠিক আছে বাৰু আৰু কি লাগিছিলে বুলি ক'লে আলু আলু কেইকেজি দিম হ'ব হ'ব আলু কেইকেজি দিম অঁ আমাৰ ল'ৰা এটা আছে তাক বাৰু মই পঠিয়াই দিম আৰু ক কেতিয়া লাগে বাৰু আপোনাক ঠিক আছে ঠিক আছে বাৰু হ'ব বাৰু আৰু পে'ইমেণ্টটো আপুনি কেনেকৈ কৰিব বিচাৰে জি পে' কৰিব ন হ'ব হ'ব মোক আপুনি মোক হোৱাটচআপত এটা মেছেজ কৰি দিব মোৰ এইটো নাম্বাৰতে হোৱাটচআপ আছে আৰু মই আপোনাক মোৰ যিটো নাম্বাৰত পে'মেণ্ট কৰিব পাৰিব সেই নাম্বাৰটো হোৱাটচআপ কৰি দিম ঠিক আছে অঁ অঁ ঠিক আছে বাৰু অহ অহ অঁ অহ ঠিক আছে ধন্যবাদ